ধৰ্ম মানে কি ধৰ্ম আমি সকলোৱে পালন কৰোঁ তাৰ মাজতে আমাৰ নিজা নিজা ধৰ্ম থাকে হিন্দু ধৰ্ম মুছলিম ধৰ্ম খ্ৰীষ্টান ধৰ্ম এইবিলাক ভাগ ভাগ আছে তাৰ মাজত মই হিন্দু ধৰ্মৰ মানুহ সনাতনী ধৰ্মৰ মানুহ গতিকে ধৰ্ম সেনেকৈয়ে পালন কৰোঁ ধৰ্ম আমাৰ নাম কীৰ্তন হয় মন্দিৰতো হয় ঘৰতো হয় তাৰোপৰি ধৰ্মৰ দ্বাৰাই আমি মানুহক কি কৰোঁ সমাজ পাতি যিহেতু বাস কৰিছোঁ আমি একে কিবা অনুষ্ঠান পাতিলে আমি মানুহক লগ পাওঁ ডাঙৰ সৰু আমাৰ সকলোৰে শ্ৰদ্ধা কৰোঁ আমি ধৰ্মৰ থ্ৰ'ৱেদিয়ে আমি ধৰ্মৰ হেৰি দিয়ে আমি সকলোকে লগ পাওঁ তাৰোপৰি নাম কীৰ্তন যেতিয়া পাতোঁ আমি তেতিয়া নিমন্ত্ৰণ কৰোঁ সৰুক ডাঙৰক আমি সকলোৱে আৰু তাৰপৰাই আমাৰ ধৰ্ম আমাৰ সেনেকৈয়ে চলি থাকিব যিহেতু আমি হিন্দু ধৰ্মৰ মানুহ আমাৰ সমাজ পাতি যিহেতু বাস কৰিছোঁ ধৰ্মটো এটাই অনুশীলন কৰা আৰু পদ্ধতিটো কি বুলি ক'ম আমি সেনেকৈয়ে ধৰ্মৰ দ্বাৰাই আমি সমাজ সেৱা কৰোঁ গতিকে ধৰ্মটো অনুশীলন কৰিব পাৰিলেহে আমি সমাজখনক আমি অনুশীলন কৰিব পাৰিম গতিকে সমাজ পাতি বাস কৰি আছোঁ যেতিয়া আমাৰ সৰু ডাঙৰ সকলোকে চিনি পাব লাগিব আৰু সকলোকে আমি মান কৰিব লাগিব যিহেতু আমি এইখন অসমৰে মানুহ ঠিক এইখিনিয়েই আৰু